গীত গোৱাৰ অভিজ্ঞতা বহুত আছে তাৰ ভিতৰত এটা অতি স্মৰণীয় অভিজ্ঞতা হৈছে মই যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমাৰ আন্তঃ মহাবিদ্যালয়ৰ যুৱ মহোৎসৱৰ প্ৰতিযোগিতাৰ আগতে মানে প্ৰতিযোগিতাবিলাক যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সকলো মহাবিদ্যালয়ৰ মাজত হৈছিলে তেতিয়া জ'নেল ছিচটেমটো নাছিলে তেতিয়া কম্পিটিশ্যনবিলাক মানে ৰাতি পুৱাই যাইগে হওঁতে হওঁতে আৰু তেনেকুৱা এটা কম্পিটিশ্যন আছিলে ভূপেন্দ্ৰ সংগীতৰ আৰু সেই প্ৰতিযোগিতাত মই গাইছিলো শ্বিলঙৰে গধূলি গীতটি

শ্ৰদ্ধাৰ শিল্পী স্বৰ্গীয় পংকজ বৰদলৈ চাৰ চাৰে মোক সুধিছিলে লগালগ যে তোমাক কোনটো পুৰষ্কাৰ লাগিব মানে তুমি যিটো বিচাৰা তুমি সেইটোৱে পাবা তেনেকে কৈছিলে আৰু তুমি কি পাম বুলি ভাবিছা নিজে তেতিয়া মানে তাৰ পিছত মই মোৰ উত্তৰটো দিছিলোঁ আৰু চাৰে তেতিয়া কৈছিলে যে তুমি গানটো আকৌ এবাৰ গোৱা আমাৰ আকৌ এবাৰ শুনিবলে মন গৈছে ত' সেই ৰাতি তিনটা চাৰিটা বজাত মই গোটেই গীতটি আকৌ এবাৰ গাই শুনাইছিলোঁ প্ৰায় পাঁচশ ছশ মানুহৰ সন্মুখত গতিকে সেইটো সেই দিনটো আৰু সেই আৰু পিছত মই প্ৰথম পুৰস্কাৰটো পাবলে সক্ষম হৈছিলোঁ সেই দিনটো মোৰ কাৰণে মানে আজীৱন মনত ৰৈ যোৱা এটা দিন এটি স্মৰণীয় ঘটনা